শিৱসাগৰ এ এছ টি চি টো বহুত ভাল তাত এ এছ টি চি ত যেতিয়াই গ'লেও টিকেট পোৱা হয় বাছসমূহ বহুত সুৰক্ষিতকৈ বাছসমূহে নিয়ে বাছসমূহত টিকেটৰ মূল্যও বহুত কম যাতায়াতৰ সুবিধাটো ভাল শিৱসাগৰ এ এছ টি চি টো বহুত চাফ চিকুণ আৰু সকলোৰে ব্যৱহাৰপাতিবোৰ ভাল সকলোৱে ভাল শুশ্ৰূষা কৰে